গাঁৱৰ মানুহবোৰৰ মাজত একতা বহুত থাকে সেইবাবে ভাল লাগে ধৰা এখন বিয়া ওচৰৰে এখন বিয়া বা কাজত যেতিয়া চবজি পাচলি কাটিব লগা হয় ওচৰৰ খুড়ী খুড়াই আহি মহিলাবোৰে আহি কাটি দিয়ে আকৌ ভাত আঞ্জা বনাব দিলে খুড়াবোৰে বা মতা মানুহবোৰে আহি ভাত আঞ্জা বনাই আৰু ওচৰৰ দা দাদাবোৰে আহি ভাত ভাত আঞ্জা বিলায় তাৰ পাছত যেতিয়া ধৰা মোৰ বান্ধৱী এজনীৰ বিয়া মই বান্ধৱীজনীৰ লগত থাকোঁ বান্ধৱীজনী কি কি কৰিছে গোটেই দিনটোত খবৰ ৰাখোঁ বিয়া ঘৰত অহা মানুহৰ খবৰ ৰাখোঁ ভাত পানী খালেনে নাই সেইবিলাক সোধোঁ আৰু মানে কি কি কৰিলে ভাত পানী ভাল হৈছেনে নাই সেইবিলাক খবৰ ৰাখোঁ আৰু ধৰা কইনাজনীৰ কাৰণে কাপোৰ কিনিব লাগে কাপোৰ কিনাত ওচৰৰ মানুহ এঘৰে সহায় কৰে কাপোৰ চইচ কৰাত যে এইযোৰ কিনিলে ভাল হ'ব সেইটো কিনিলে ভাল হ'ব বা দৰাটোৰ কাৰণে কিবা কাপোৰ কিনিব লাগে দৰাটোৰ বস্তু কিনিব লাগে সেই দৰাটোৰ বস্তু কিনাত সহায় কৰে বহুতে সেইকাৰণে ভাল লাগে আৰু গাঁৱৰ বা মোৰ নিজৰ গৃহ চহৰখন ভাল লাগে সেইটো কাৰণতে